অ' এই কাম এটা কৰি আছোঁ

অঁ কোনে ক'লে হয় হয় কওক অঁ হয় কওকচোন

অঁ কৰিব পৰা যাব হেৰি কাহানিলৈ হ'ব ঠিক আছে বাৰু মই যাম আৰু কিবা আছিলে নি এই হ'ব চাই ল'ম বাৰু মই কামটো কেনেকুৱা চাই ল'ম আৰু তাৰ কিবা এটা দিব মিলাই কৰি চাই লওঁ আমি যদি কামটো আপোনাৰ কম তেতিয়া আমাৰ কামটো লৈ লওঁ নহ'লে যদি সৰহকৈ থাকে ঘৰৰ গোটেই কামবোৰ তেতিয়া হাজিৰা ছিষ্টেম তেনেকৈ হয় আৰু এই হ'ব একো চিন্তা কৰিব নালাগে বেছি নহয় মই গৈ পিনি পাতিমগৈ তেতিয়া আপোনাৰ লগত কামটো চাই ল'ম অঁ আকৌ কওকচোন কোনডোখৰ ঠিক আছে ঠিক আছে মই যাম বাৰু মই ফোন কৰিম যোৱা আগতে এইটো নাম্বাৰতে কৰিলে পামনে ঠিক আছে দিয়ক মই তেতিয়া ফোন কৰিম যোৱা আগত